হেল্ল' অঁ দাদা এইটো বৰা চাইকেল ষ্ট'ৰ হয়নে অঁ এই মোৰ চাইকেল এখন প্ৰবলেম এটা হ'ল পোৱালী ল'ৰা এটাৰ ৰেঞ্জৰ চাইকেল এখন তাকে ঠিক কৰিবলৈকে ফোন এটা কৰিছিলোঁ আপোনালৈ কি দোকান খোলা আছে এই প্ৰব্লেমটোৰ কথা শুনি লয় নে কি আছে বা নাই এই এইটো কি বুলি কয় স্পক আগফালে পিছফালে তিনিডাল তিনিডাল ছিগি আছে তাৰপিছত ষ্টেণ্ডডালৰ এই এই স্প্ৰিংডাল পৰিলে তাৰপিছত এই মদগা মদ মদগাদ চৰি চৰি কেৰিয়াৰখনৰ এই এইটো কি বুলি কয় এইটো পাটি টাইপৰ এটা থাকেতো নো তাৰ লগত সেইটোৱে প পৰি থাকিলে

দুশমান টকাৰ ভিতৰত হৈ যাব নহ্ তাতকৈ কমত নহ'ব আঠটা বজালৈকে অঁ আপুনি থাকিব নেকি এতিয়া আপুনিয়ে লগাবনে বেলেগ আছে কোনোবা স্প্ৰিংডাল স্প্ৰিংডালত কেইটকাকৈ পৰিবগৈ অঁ সিমানকৈ পৰিব নহ্ কি বুলি কয় হ'ব তেনেহ'লে মই এতিয়া ওলাইছো আৰু যাবলৈ তেনেহ'লে নে কি হ'ব তেনে নে হ'ব তেনে মই ওলাইছোঁ অঁ